কি ওলালে অঁ ক'ত আছা ফুৰিব অঁ এই আমাৰ যিটো বিষয় চলি আছে ষ্টুডেণ্টৰ এই ষ্টুডেণ্টৰ ওপৰত মই কিছু কথা চিন্তা কৰি পেলাই ভাবিছোঁ আমি দুয়োজনে এটো কথাটো জনা ভাল ক্লাছত যি দুজন ষ্টুডেণ্টে মনোযোগ দিয়া নাই তেওঁলোকৰ মনোযোগ নিদিয়াৰ কাৰণটো কি মই ভাবি চিন্তি অলপ উলিয়াছোঁগৈ তুমি কি ভাবিছা মই নাজানো এই তেওঁলোক দুজনে সাধাৰণতে মই ভাবোঁ তেওঁলোকে অলপ এই নিচা জাতীয় দ্ৰব্য় সেৱন কৰে বা ল আৰু সিহঁতে আৰু বেয়া সময়ত সিহঁতে চলন ফুৰন কৰে সেইকাৰণে সেইকাৰণে পঢ়াত বিশেষ ক্লাছত মনোযোগ দিয়া নাই আৰু মন কৰিছা নে যে হোমওৰ্কবিলাকো যে কৰি অনা নাই বুলি কোৱা হৈছে সেই কাৰণটো তেনেকুৱা তুমি কি ভাবিছা এই কথাটো মই ভবাটোৱে মই যিখিনি ভাবিছোঁ সেইখিনি মোৰ মতে যদি তোমাৰো মত তেতিয়াহ'লে কবলগীয়া নাই কাৰণ মই ভাবোঁ সিহঁতি দুইটাই মানে ঘৰৰ পৰিৱেশটো সিহঁতৰ আন ষ্টুডেণ্টতকৈ অলপ বেলেগ ধৰণৰ মাক দেউতাকৰ শাসন সিহঁতৰ মূৰৰ ওপৰত একেবাৰেই নাই আৰু সিহঁতে এই ওচৰ চুবুৰীয়াৰ মানুহৰ লগতো যোগাযোগটো বিশেষ নাথাকে নাৰাখে আৰু সিহঁতৰ অৰ্থনৈতিক অৱস্থাটো যেতিয়া বহুত ওপৰৰ মাক দেউতাকৰ কণ্ট্ৰলটো নাই ক্লাছত আহি সিহঁতে আমাক টিহাৰকো কণ্ট্ৰলৰ বাহিৰলৈ গুচি গৈছে এই কথাখিনিৰ ওপৰত মই ভিত্তি কৰি মই ভাবিছোঁ সিহঁতৰ আমি আজিৰ তাৰিখৰপৰা আমি সিহঁতৰ অলপ বেলেগ ধৰণে নজৰ দিব লাগিব সেই নজৰবিলাকৰ ভিতৰত ভাবিছোঁ প্ৰথম সিহঁত ক্লাছলৈ আহোঁতে আমি সিহঁতৰ বেগবোৰ ভালধৰণে চেক কৰিম তাত কিবা বেলেগ কিবা ওলাই নেকি চাম নহয় জানো আৰু সিহঁতে কি কাৰণে হোমওৰ্কবিলাক নকৰে হোমওৰ্কবিলাক যে কৰি নানে এছাইনমেণ্ট নকৰে এইখিনিৰ কাৰণে আমি অকণমান সিহঁতৰ মাক দেউতাকবিলাকৰ লগতো কথা পতা ভাল হ'ব নেকি বাৰু ভাল হ'ব ন তুমিও তেনেকৈ ভাবিছা ঠিক আছে আমি তেনেহ'লে আজি স্কুল চুটিৰ পিছত আমি যদি যাওঁ বেয়া হ'ব নেকি তেওঁলোকৰ মাক দেউতাকো কৈ আহোঁ এবাৰ এবাৰ

দিয়া দিয়া তেওঁলোকৰ মাক দেউতাকক পোৱা যাব নে চাগৈ তোমাৰ গুৰিত ফোন নাম্বাৰ আছে নেকি ঠিক আছে তুমি ফোন কৰিবা যদি তেওঁলোকক আজি পোৱাৰ সুবিধা আছে তেতিয়াহ'লে যাম তুমি মোক খবৰটো দিবা মোক ফোন কৰি জনাবা সিহঁত তেওঁলোকৰ দেউতাকহঁত যদি মাকহঁত যদি আছে ঘৰত আমি তেতিয়াহ'লে দুইটাই লগ হৈ গুচি যাম দেই ঠিক আছে এইটোকে আমি সিদ্ধান্ত কৰিছোঁ ঠিক আছে তুমি একদম টাইমত ফোন কৰি মোক জনাবা অকে অকে অকে